পশুজাত সামগ্ৰীসমূহ প্ৰচেছিঙৰ বাবে সাধাৰণ আমি মাংস কাটি পেলাইও বিক্ৰী কৰিব পশু বধ মানে কেঁচাইও বিকি মানে গোটাইও বিকিব পাৰোঁ মানে আপুনি যেনেকৈ ব্যৱসায় মানে যেনেকৈ উপাৰ্জন কৰিব বিচাৰে তেনেকৈ মানে গোটাইও বিকিব পাৰোঁ মাংস কাটিও বিকিব পাৰোঁ মানে ব্যৱসায় ব্যৱসায় আৰু সামগ্ৰীসমূহ মানে সাধাৰণ পদ্ধতি মানে অন্তিম সামগ্ৰী কেনেকুৱা প্ৰভাৱ কৰে আৰু পশুবধ পশুবধ মানে আপুনি নিজৰ নিজৰ কথা মনৰ কথা যেনেকৈ আপুনি কেঁচাইও বিকিব পাৰে কাটিও বিকিব পাৰে মানে গোটাই গোটাকেও বিকিব পাৰে আপোনাৰ নিজৰ নিজৰ কথা আৰু ব্যৱসায় এটা কৰিব গ'লে মানে আপোনাৰ নিজৰ মগজে যিদৰে ধৰে সেইধৰণেহে আপুনি কামটো হাতত ল'ব লাগে আপোনাৰ নহ'লে আপোনাৰ উন্নতি আপোনাৰ নিজৰ মগজে কৰে যিদৰে কৰে যিকোনো কাম কৰাৰ আগত আপুনি নিজৰ নিজৰ মতেই কৰিব লাগিব আৰু আপুনি মাংস যদি আপুনি কাটি বিক্ৰী কৰিব পাৰে তেতিয়া আপোনাৰ নিজৰ কাৰণে ভাল মানে গোটাই মানে যেনেকে আপুনি দিয়া নিজে বিক্ৰী কৰা বহুত কথা আছে সেইটো কাৰণে আপুনি নিজৰ নিজৰ কথা মানে যেনেকৈ আপুনি বিচাৰে সেইটো আপোনাৰ নিজৰ নিজৰ কথা আৰু ইংগিত হৈছে আপোনাৰ জন্তু এটা আপুনি যেনেকৈয়ে পোহে বহুত কষ্ট কৰি পেলাই আপুনি সেইটো কাম হাতত লয় ন এটা বস্তু পোহে বধ কৰি